খেলবোৰে মানুহক মানসিক চাপৰ পৰা সহায়কদায়ক আৰু আনন্দদায়ক সুবিধা প্ৰদান কৰে কিয়নো সদায় খেলা ধূলা কৰি থাকিলে মানুহক মানসিক চাপৰ পৰা ৰক্ষা পাব পাৰে মানসিক ক্ষতিগ্ৰস্ত থাকিলে খেলা ধূলা কৰিলে সেইবোৰ শুধৰণি হয় খেলা ধূলা কৰিলে মানসিকভাৱে মানুহে মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰে খেলা ধূলা কৰিলে মানুহৰ মন খোলা হয় এয়াই